হেল্ল' আচ্ছা মই আপোনাৰ কেংগেন ৱাটাৰৰ বিষয়ে অলপ কওঁ ক'ব বিচাৰিছোঁ দুহেজাৰ ওঠৰ চনতে জাপানৰ পৰা মই এটা কেংগেন মেছিন আনিছিলোঁ মোৰ ছৰিয়ছিছ বেমাৰ আছিলে এই মেচিনটোৰ কথা মই জানিব পাৰি দুহেজাৰ ওঠৰ চনৰ নৱেম্বৰৰ এক তাৰিখে মই এই মেচিনটো মোৰ ঘৰত সংস্থাপিত কৰিলোঁ সংস্থাপিত কৰি তাৰ পৰা আপোনাৰ কেংগেন ৱাটাৰ এলকেলাইন ৱাটাৰ আপোনাৰ তিনিটা পোৱা যায় এইট পইণ্ট ফাইভ নাইন আৰু নাইন পইণ্ট ফাইভ আৰু ইয়াৰ লগতে আপোনাৰ আছে ক্লিন ৱাটাৰ বিউটি ৱাটাৰ ইলেভেন পইণ্ট ফাইভ ৱাটাৰ আৰু টু পইণ্ট ফাইভ ৱাটাৰ বিউটি ৱাটাৰ টু পইণ্ট ফাইভ ৱাটাৰ আৰু ইলেভেন পইণ্ট ফাইভ ৱাটাৰ মোৰ বডিত স্প্ৰে' কৰি দুমাহৰ ভিতৰত ডক্টৰে এই বেমাৰটোৰ বিষয়ত মোক বহুত কথা কৈছিলে যে কোনো দিনেই এই চিকিৎসাটো ভাল নহয় উইডাউট মেডিচিন আপোনাৰ খালে ভাল পাব আকৌ হ'ব এতিয়া মই এই বিউটি ৱাটাৰ ইলেভেন পইণ্ট ফাইভ আৰু টু পইণ্ট ফাইভ ৱাটাৰ স্প্ৰে' কৰি কৰি মোৰ বডিৰ পৰা ছৰিয়ছিছ বেমাৰটো সম্পূৰ্ণভাৱে নিৰ্মূল নিৰ্মূল কৰিছোঁ গতিকে মই জনসাধাৰণক কেংগেন ৱাটাৰ পানী সেৱন কৰিবৰ কাৰণে মই অনুৰোধ জনাম সেয়েহে সদাশয় যিবিলাক ব্যক্তিয়ে এই পানীৰ পৰা আমাৰ বিভিন্ন বেমাৰ হৈ থাকে মেইনটো হৈছে পানী পানী নহ'লে শুদ্ধ পানী নহ'লে পৰিষ্কাৰ দেখাত পৰিষ্কাৰ পানী হ'লে শুদ্ধ নহয় যে পানীত যিখিনি থাকিবলগীয়া মলিকিউল মিনাৰেল যে প্ৰতিটো বস্তুৱেই কেংগেন ৱাটাৰত পোৱা যায় আজিকালি যিবিলাক আৰ' ওলাইছে বজাৰত আৰ'ৰ পৰা আৰ'ৰ পানীটোত এটা বস্তু আপোনাৰ এচিডিক আৰু কেংগেন ৱাটাৰৰ পানীটো হৈছে খাৰকীয় খাৰকীয় পানী খাৰকীয় পানীদিয়ে আমাৰ বডিক এবজৰ্ব কৰে কিন্তু এচিডিক পানীয়ে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ বাহক হিচাপে পৰিগণিত হৈছে সেয়হে পৰিষ্কাৰ আৰু শুদ্ধ পানী খাবলৈ মানুহক মই আহ্বান জনাম জনসাধাৰণক মই আহ্বান জনাম মোৰ জীৱনত ছৰিয়ছিছ বেমাৰটোক লৈ মই বহুত দুখ অনুভৱ কৰিছিলোঁ মই চিন্তা অনুভৱ কৰিছিলোঁ প্ৰায় আঠ ন জন মই ডাৰ্মাটলজিষ্টৰ লগত আলোচনা কৰিছিলোঁ তেখেতেসকলে কৈছিলে যে পৰীক্ষা কৰিলে কোনো তাত হেৰি নোলায় তেখেতসকলে কৈছিলে যে মোক যে আপোনাৰ এইটো বেমাৰ লগত যাব মেডিচিন খাই থাকিলে ভাল পাব এজ লাইক ডাইবেটিছ এইটো কেংগেন ৱাটাৰৰ বিষয়ে মই এজন মোৰ বন্ধুৰ পৰা মই জানিব পাৰিলোঁ আৰু মই ডেম' চালোঁ ডেম' চাই মই আপ্লুত হ'লো আপ্লুত হৈ এই মেচিনটো ক'ত পোৱা যায় মই তেখেতক মই খাতিৰ ধৰিলোঁ তেখেতে ক'লে এই যে আপুনি পাব যে মোৰ এতিয়া টকা পইচা নাই এইটো মই বেংকৰ থ্ৰ'য়েদি লব পাৰিম নে নোৱাৰিম বোলে পাৰিব যে বেংকৰ লগত মই কথা পাতিলোঁ বেংকৰ লগত কথা পাতি মোৰ গাড়ী এখনতকৈ মোৰ জীৱনৰ মূল্যটো বহুত বেছি মোৰ ল'ৰাই বা মোৰ ফেমিলিয়ে এই মেচিনটো লোৱাৰ ক্ষেত্ৰত মোক বহুতো বেয়া পাইছিলে যে এখন গাড়ী ল'ব কৈছিলে এখন গাড়ীৰ দাম এখন সাধাৰণ মেচিন এটাত যদি মোৰ জীৱন গাড়ীটোৱে ঠিক নাথাকে মই প্ৰাইভেট এই গাড়ী লৈ মোৰ লাভ কি হ'ব প্ৰথমতে জীৱন গাড়ীটো সুন্দৰভাৱে চলাওক তাৰপিছত বাকীবিলাক অট'মেটিক আহি থাকিব জীৱনটোলৈ জীৱনটোৰ হেপিনেছ আনিব লগা হ'লে মানুহে কেতিয়াও অখাদ্য খাব নালাগিব বিশেষকৈ পানী পানীৰ পৰা আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ উৎপত্তি হয় আৰু পানীয়ে আমাৰ বেমাৰবিলাক নিৰ্মূল কৰে সেইকাৰণে মই জনসাধাৰণক কেংগেন ৱাটাৰ সেৱন কৰিবৰ কাৰণে মই বাৰে বাৰে অনুৰোধ জনাম বিউটি ৱাটাৰে আমাৰ ছালখন মসৃণ কৰি ৰাখে আমি স্ন' পাউডাৰ কোনো এইবিলাক এই নকৰিলেও স্প্ৰে' কৰি যদি আমি বিউটি ৱাটাৰ যদি স্প্ৰে' কৰোঁ খুব স্মুথ কৰি ৰাখে আমাৰ স্কিনটো ধন্যবাদ